ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেল বুলি ক'লেতো আমাৰ ৰাষ্ট্ৰীয় খেল হকী হয় তো হকীৰ কথাই ক'ম আৰু হকীৰ প্ৰথম যোনজন খেলুৱৈ আছিল ভাৰতৰ সেইজন হ'ল ধ্যানচান্দ আৰু বাকী তাৰ পিছত জনপ্ৰিয় বুলি ক'ব গ'লেতো আমাৰ ক্ৰীকেট আছে ক্ৰীকেটটোৱেই আহে প্ৰথম মনলৈ ক্ৰীকেটটো মানে এনেকুৱা এটা ইম'চন চবৰ কাৰণে চবে একে লগ হৈ আগতে ধৰক যেতিয়া টিভি ক'ৰবাত বহুত ঘৰৰ মাজত এটাই টিভি আছিল তেতিয়া চবেই লগ হৈ পেলাই এটা টিভিতে চাইছিল নাইবা তাৰে যেতিয়া টিভিও নাছিল তেতিয়া চবেই মানে একেলগ হৈ ৰেডিঅ'ত কমেণ্ট্ৰিয়ে শুনিছিল আৰু তেনেকৈ আৰু জনপ্ৰিয় খেল তাৰ পিছত ক'ব গ'লে আছে ফুটবল ফুটবলো ক্ৰীকেটৰ পিছত মানে ভালপোৱা খেল বুলি কিবা ক'ব গ'লে ফুটবলেই আছে আৰু মই যিহেতু অসমৰ হয় অসমৰ পৰাও বহুত এনেকুৱা খেলুৱৈ আছে যোনে অলিম্পিকত ভাগ লৈছে আৰু তাৰে মাজত ছোৱালীৰ ক্ষেত্ৰত ক'ব গ'লে হীমা দাস আৰু লাভলীনা আছে নৰ্থ ইষ্টৰ মেৰি কম আছে বক্সাৰ ছেম্পিয়ন হয় আৰু হীমা দাস হীমা দাস আৰু কি আছিলে লাভলীনা আৰু বাকী ইফালে সুনিল ছেত্ৰী আছে ভাৰতৰ এইবোৰ গোটেই সকলোৱে মানে বহুতখিনি কৰিছে হেৰি